মোৰ প্ৰিয় খেল হৈছে ক্ৰিকেট ক্ৰিকেট খেলি মোৰ ভাল পোৱা মই সৰুৰ পৰাই ক্ৰিকেট খেলি ভাল পাওঁ ক্ৰিকেট ক্ৰিকেট মুঠতে মই সৰুৰে পৰাই খেলি আহি আছো আজিৰ বিশেষ কামত খেল অলপ কমোৱা হৈছে তথাপিও মই খেলৰ লগত জড়িত খেলৰ লগত জড়িত যেনেকৈ মই খেল ওচৰতে কেতিয়াবা ক'ৰবাত খেল হ'লে মই যাওঁ চাওঁগৈ এম্পেয়াৰিঙ কৰি দিওঁ লগতে আৰু ইহঁতক উঠি অহা প্ৰজন্মক নজনা কথা কিছুমান জনাও খেলৰ বিষয়ে মই বিশেষ কামত ক্ৰিকেটৰ পৰা বঞ্চিত কৰিবলগীয়া হৈছে মই ক্ৰিকেট সৰুৰ পৰাই মোৰ প্ৰিয় মোৰ ক্ৰিকেট আৰম্ভণি হৈছিলে প্ৰথমত মই ক্লাছ ছিক্স ছেভেনত পঢ়ি থাকোতে মই আমাৰ মৰাণ অঞ্চলত মৰাণ ক্ৰিকেট একাডেমী বুলি এটা ক্ৰিকেট ক্লাব আছে তাত মই নাম ভৰ্তি কৰিলোঁ প্ৰথমত খেলিলোঁ খেলি অলপ অলপ শিকি শিকি শিকি শিকি আগবাঢ়ি গ'লো মই বিশেষকৈ আছিলো এটা বেটছমেন আৰু পাৰ্ট টাইম বলাৰ কেতিয়াবা দৰকাৰ হ'লে বল কৰো নহ'লে মই মেইনলি মোৰ কাম আছিল এজ এ বেটছমেন মই বেটছমেনত পাৱাৰ হিটাৰ পাৱাৰ হিটাৰ হিচাপে কাম কৰিছিলো পাৱাৰ হিটাৰ হিচাপে বুলিবলৈ মানে মই মাজত বেট ধৰিব যাওঁ সেনেকৈ তাৰপৰা মই মোৰ জাৰ্নিটো সেনেকৈ ষ্টাৰ্ট হৈ গৈ থাকিলে তাৰপিছত মই লাহে লাহে ডিষ্ট্রিক্ট হৈ খেলিলোঁ তাৰপিছত নেচনেল হৈ খেলিলোঁ খেলি মোৰ ঘৰ আজিও ক্ৰিকেট খেলৰ পৰা বেষ্ট বেটছমেন বেষ্ট বেষ্ট বেটছমেন বেষ্ট এবাৰ বিশেষকৈ বেষ্ট বলাৰো পাই থৈছোঁ বলো মই ভালে কৰি লওঁ সিমানে আছিল আৰু মোৰ